হেল্ল' কওকচোন

ভালনে অ অ গৈ থাকোঁ মইটো সদায়

অ বাৰু ওলাব আপুনি কোনদিনাখন অ ঠিক আছে দেওবাৰ মানে ভাল হ'ব আৰু সেইদিনাখন বন্ধ দিনো হয় কৰিলোঁ কৰিলোঁ দিয়ক